চানগ্লাছযোৰ কিনিছিলো তিনিশ নিৰান্নব্বৈ টকাত কিন্তু আচল দাম আছিল বাৰু পোন্ধৰশ টকা কিন্তু চানগ্লাছযোৰ কিনাৰ মোটামুটি ছয় মাহ মানৰ ভিতৰতেই এই অসুবিধাবোৰ দেখা দিলে এবাৰ পৰিয়ে তাৰ চশমাযোৰৰ বাওঁফালৰ যিখন গ্লাছ সেইখন ওলাই গ'ল আৰু বাকী স্ক্ৰেটছটো পৰিছেই ইমানে বেয়াকৈ স্ক্ৰেটছ পৰিছে সেইযোৰ পিন্ধিলে একেবাৰে দেখাই নাপায় ধোঁৱা ধোঁৱা দেখি চাৰিফালে কেৱল ধোঁৱা ধোঁৱা দেখি